হয় মই পোহনীয়া জন্তু ভাল পাওঁ কিয়নো পোহনীয়া জন্তুবোৰৰ পৰা আমি সময়ত ব্যৱসায়ৰ ক্ষেত্ৰতো আমি তেওঁলোকক ল'ব পাৰোঁ বা আমাৰ অন্যান্য ঘৰুৱা পৰিস্থিতিৰ বাবেও তেওঁলোকক আমাৰ আমি লগত ৰাখিব পাৰোঁ পোহনীয়া জন্তু বুলি কোৱাৰ লগে লগে আমাৰ ঘৰত আছে কুকুৰা হাঁহ ছাগলী গৰু গৰু কুকুৰা হাঁহ ছাগলী গৰুৰ পৰা আমি সম্পূৰ্ণ নিজে স্বাৱলম্বীও হ'ব পাৰোঁ বা অন্যথা আমাৰ কেতিয়াবা বিশেষ গাখীৰ খা গাখীৰত প্ৰ'টিনযুক্ত দ্ৰব্য থাকে আমি গাখীৰ খালে আমাৰ শৰীৰ স্বাস্থ্য ভাল হয় ঠিক তেনেদৰে কুকুৰাৰ পৰা কুকুৰাৰ কণীৰ পৰাও আমি আমি শৰীৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰোঁ আৰু তেওঁলোকক যথেষ্ট পৰিমাণে আমি মৰম কৰিব লাগে ৰাতিপুৱা সদায় কুকুৰাগিটাক আমি গঁড়ালৰ পৰা খুলি দিওঁতে চাউল দিওঁ ঠিক তেনেদৰে গৰুগিটা আমি পথাৰত এৰাল দিওঁ দুপৰীয়া ছাঁহলৈ আনি পানী খুৱাওঁ গধূলি গোহালিত আনি গৰুকেইটা বান্ধোঁ আঁঠুৱা তৰি দিওঁ এনেদৰে আমি পোহনীয়া জন্তুসমূহ লালন পালন কৰোঁ পোহনীয়া জন্তুবোৰ থাকিলে ঘৰখনত অঁ কিবা এটা ভাল লাগে ক'ৰবাৰ পৰা আহিলে কুকুৰাগিটা বা ছাগলীগিটাই আমাক দেখিলে চিঞৰে যেতিয়া তেওঁলোক যেতিয়া কুকুৰাগিটাৰ ভোক লাগে ভোক লাগে বা বা ক'তো বাৰীবোৰত খাবলৈ নেপায় তেতিয়াও কুকুৰাগিটাই আমাক দেখিলে চিঞৰে আমি তেতিয়াই যেতিয়া আমি চাউলগিটা কুকুৰাকেইটালৈ ছটিয়াই দিওঁ সিহঁতি বহুত তৃপ্তিৰে খোৱা দেখা যায় কাৰণ তেতিয়াওঁ আমাৰো মনটো ভাল লাগে কাৰণ আমাৰ ওপৰতে সিহঁতি নিৰ্ভৰ কৰি থাকে মই পোহনীয়া জন্তু বেয়া নাপাওঁ সদায় মই ভাল পাওঁ তেওঁলোককো ঘৰৰ সদস্য হিচাপেই ভাল পাওঁ আৰু সদায় তেনেকৈ পোহনীয়া জন্তু ভাল পাই যাম বেয়া নাপাওঁ কাৰণে বেয়া পোৱা কাৰণবোৰ মই ক'ব নোৱাৰিম সদায় ভাল পাওঁ কাৰণে ভালপোৱা কাৰণসমূহহে ক'ম কম কিয়নো তেওঁলোকে যদিও কথা ক'ব নোৱাৰে বা তেওঁলোকে আমাক মাতিব নোৱাৰে তথাপিতো হয়তো তেওঁলোকেও কোনোবাখিনি নহয় কোনোবা সময়ত আমাক বুজিবলৈ চেষ্টা কৰে বা আমাৰ আমাৰ ওচৰলৈ আহে যেনেকৈ ছাগলী পোৱালিটোৱে আমাৰ ভৰিৰ ওচৰত চেলেকি থাকেহি গৰুজনীয়েও হাতখন আগবঢ়াই দিলে চেলেকি দিয়ে হয়তো তেওঁলোকেও কিবা নহয় কিবা এটা ভাবিয়েইতো আমাৰ আমাৰ হাতখন তেনেদৰে চেলেকি বা মোহাৰি দিয়ে ঠিক তেনেদৰে আমিও জীৱ জন্তুবোৰ বোৰক মৰম কৰিব লাগে আমি মৰম কৰিলেহে জীৱ জন্তুবোৰে জীৱ জন্তুবোৰে আমাৰ প্ৰতি মৰম থাকিব গতিকে মই সদায় জীৱ জন্তুবোৰ ভালেই পাওঁ বেয়া নাপাওঁ